হেল্ল' দিছপুৰ ধাবা নেকি এ অলপ ৰুটি মাংস লাগিছিল ঘৰকলেগি ইয়াতে ভেটাপাৰাতে ঘৰ কিমান টকা লাগিবনো আৰু সময় কিমান লাগিব